অঁ অঁ কোনে কৈছে

দে কওকচোন অঁ পাইছোঁ অঁ জানোঁ হাউলীৰ ৰাসটো সবে জানে আৰু বহুত ডাঙৰ বুলি তাত বহুত সুবিধাও আছে থাকা খোৱা লোৱা বহুত সুবিধা তাতেতো ডাঙৰ লটাৰী খেলা হয় বুলি জানেইয়ে

থকা মেলাৰ সুবিধা আছে অঁ আৰু হাউলীৰ ৰাসৰ টিকটো পাব অঁ হ'ব